বৰ্তমান সৰু ল'ৰা ছোৱালীবোৰে আজৰি সময়খিনিত বেছিকৈ ম'বাইল ব্যৱহাৰ কৰিহে ভাল পায় আগতে সৰু ল'ৰা ছোৱালীবিলাকে আজৰি সময়ত খেলিছিল বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপ কৰিছিল কিন্তু আজিকালিৰ ল'ৰা ছোৱালীবিলাকে আজৰি সময়ত ম'বাইল ব্যৱহাৰ কৰি সময় নষ্ট কৰাহে দেখা পোৱা যায়